আজিৰ পৰা প্ৰায় এটা শতিকাৰ পূৰ্বে ৰুপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই আৰম্ভ কৰা জয়মতী চিনেমাৰ পৰা সাম্প্ৰতিক সময়ৰ কমবিৱৰ্তমান সময়ৰ বুকুত সাম্প্ৰতি সময়লৈকে যি উত্তৰণ ঘটাইছে ই অসমীয়া চিনেমাৰ বাবে এটা শুভ লক্ষণ বা অসমীয়া চিনেমা উদ্যোগটোৰ সৈতে জড়িত সকলোৰে বাবে সেইটো ভাল বতৰা কিন্তু সমান্তৰালভাৱে এটা কথা ইয়াত উল্লেখ কৰিব পাৰি অসম বৰ্তমানো অসমীয়া চিনেমাই কিন্তু বলিউডৰ চিনেমাৰ সৈতে ফেৰ মাৰিব পাৰিব বুলি মই নাভাবোঁ যদিও মই চিনেমা জগতৰ সৈতে ইমান বেছি মোৰ বিস্তাৰিত জ্ঞান নাই মই ভাবোঁ অসমীয়া চিনেমাই কাৰিকৰী দিশত ইমান সবল নহয় বা মোৰ কাৰিকৰী দিশবিলাক নাজানিলেও মই ভাবোঁ যে অসমীয়া চিনেমাই মানে ইমান সবলভাৱে কাৰিকৰী দিশত আগবাঢ়িব পৰা নাই ইয়াৰ ওপৰিও অসমীয়া চিনেমা জগতৰ দৰ্শকৰ সংখ্যা সীমিত আৰ্থাৎ অসম ৰাজ্যতে সীমাবদ্ধ বা তাৰ বাহিৰেও মানে খুব নগণ্য সংখ্যক দৰ্শকেহে এই চিনেমা চাই গতিকে যদিও এখন বিগ বাজেটৰ চিনেমা তেওঁলোকে নিৰ্মাণ কৰিব খোজে কোনোবা অসমীয়া উদ্যোগপতি বা কোনোবা অসমীয়া পৰিচালক বা প্ৰযোজকে কিন্তু ইয়াতে এটা সন্দেহ মানে সন্দিহান হৈ থাকিব লগা হয় তেওঁ সেই পইচাখিনি ঘূৰাই পাব বা পাব নে নাপাই কাৰণ যিহেতু অসমীয়া চিনেমা জগতৰ দৰ্শকৰ সংখ্যা সীমিত গতিকে সেই ক্ষেত্ৰত এটা জটিল সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা কৰিব পাৰি